অ হেল্ল' অ অ অ অ অ তুমি ক'ৰপৰা কৈছা বাৰু অ যোৰহাটৰ পৰা অ' কালি গৈছিলা ন' অ কিতাপখনে কিহৰ দিলোঁ মই

অ এইটৰ লাগে অ অ কিতাপখন পাবা এইটৰখনো পাবা বাৰু খালি কালি মই প্ৰায় ৰাতিপুৱা দহটামান বজাতহে খুলিম অ অ কিতাপৰ নামকেইটা কি কি আকৌ সেইটো জনাবা

অ অ অ অ চাজেশ্যনখন কিহৰ অ চাজেশ্যনখন অসমীয়ানে ইংলিছনে কিহৰ অসমীয়া লাগিব ন' অ দুইখনতে গোটেইকেইখনতে তোমাৰ আঠ আঠ দহশমান পৰিব অ অ ঠিক আছে অ অ নহ'ব